হেল্ল' মিতা নেকি অ' মিতা তহঁতৰ ৰেষ্টুৰেণ্টত কি পায় বাৰু ম'ম' পায় নেকি চাওমিন পায় নেকি মোৰ খাবলৈ বেছিকৈ ভাল পাওঁ ম'ম'টোহে যদি ম'ম' আছে তেনেহ'লে আমাৰ এই চাৰি নং ৱাৰ্ড বৰুৱা চুকৰ এই নামঘৰটোৰ ওচৰত ঘৰত দি দিব পাৰিবি নেকি তিনিটা বজাৰ আগত মই আকৌ সেইটো ভাল পাওঁ তিনিটা বজাৰ আগত দিব পাৰিবি অঁ পাৰি পাৰ যদি দি থৈ যাবিহি দেই অতি সোনকালে পইচাটো মই অনলাইনত নহয় অনলাইনতে দিম দেই অনলাইনতে পইচাটো আকৌ দি দিম অঁ দিবিনে পাৰিবিনে আৰু পইচাটো তেনেকৈ দিলে হ'ব নহয় অঁ হ'ব হ'ব হ'ব যদি ঠিক আছে দেই হ'ব